হেল্ল' অ অ ভণ্টি তোমালোকৰ বোলে গাড়ী কেইবাখনো আছে হয়নে ভাড়া দিয়া ন' মোক এখন লাগিছিলে কেনেকৈ ভাড়াটো লৈছা মই দীপৰ বিল যাম দীপৰ বিল বোলে গুৱাহাটীত আছে চাবৰ কাৰণে অ মই লগৰ বোৱাৰী কেইজনীমানে ওলাইছে তাৰমানে বাৰ তেৰজনীমান দীপৰ বিল দিনটো দিনটো লাগিবই হ'বলাচোন এ চা চাব কাৰণে বিচাৰিব নহয় বোৱাৰীবিলাকে ইটো সিটো হয় ইফালে সিফালে অকণমান ঘূৰিব চাৰে পাঁচ হেজাৰ এই বহুত কৰিছা গুৱাহাটীত গুৱাহাটীত মৰিগাঁৱৰ পৰা গুৱাহাটীত চাৰে পাঁচ হাজাৰ দিওঁ অ অকণমান সৰু চাই পেলাই দিবা তোমালোকৰ ইমান চাৰিখন পাঁচখন গাড়ী ডাঙৰখন ডাঙৰখনে আছে অ বাৰু হ'ব বাৰু অকণমান কমাবি আৰু ন' অ অ অ এনে গাড়ীখন তুমিয়ে চলাবা নেকি

ল'ৰা মদ মদ ভাং খায় নেকি অ সেই আজিকালি ল'ৰাবিলাকে মদটো বেছিকৈ খায় নহয় ভয়ে লাগে যে যাবৰ কাৰণে অ অ

অ বাৰু মই লগৰকেইজনীৰ লগত আলোচনা কৰি লওঁ হা